মই এই গানৰ বিষয় বৰ ভাল পাওঁ গান গান মই সৰুতে মই ছোৱালীকালতো মই গান গাইছোঁ বহুত স্কুলত গান গাই মই বৰ ভাল পাওঁ আৰু শুনিও ভাল পাওঁ গান গানৰ লগত মোৰ বহুত সেই জড়িত আছে মই তোমাৰ ছোৱালীকালৰ পৰাই গান গাই আহিছোঁ ক্লাছ নাইনক লগি মই গান গাইছোঁ স্কুলত গানৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছে বা সেই আছে ইতা বাৰু মোৰ ঘৰতে একো বাদ্যযন্ত্ৰ নাই বা সেই নাই মই ঘাৰৰ প্ৰতি ইতা আৰ মই পাহৰি গ'লোঁ কিন্তু মই সেইটো মই বিৰাট ভাল পাওঁ গানটো গায় তোমাৰ গানৰ গানৰ গানৰ গানৰ সুৰটো বৰ বৰ ভাল লাগে মাৰ মই কাম গান ভাত বনাই থাকলেও মই আৰু গানটো গাই থাকোঁ ভাত বানাই থাকলেও গানটোৱে গাই থাকোঁ গানটো আৰু আহি থাকিলে বহুত কাম বন হাতত হাতত তুলি লওঁ আৰু এনেধৰণৰ গানটো আহিলে আহিলে তাৰমানে অলপমান ভাল লাগে আৰু কাম বন কৰিও ভাল লাগে গানটো বাজি থাকিলে মই ইতিয়া তাৰমানে বহুত পাহৰি গেলোঁ গানটো আগতে মই বিৰাট গানৰে সেই আছিলোঁ ইতা তোমাৰ ল'ৰা ছোৱালীয়েও গানৰ প্ৰতি ইমান নিচা নাই বা সেই নাই গোটেইখিনি কথা মই গানৰ পাহৰিয়ে গ'লোঁ ইতা আগতেতো মই গানৰ লগতে জড়িত আছিলোঁ ইতা গোটেইখিনি কথাই আৰু পাহৰিলোঁ গানৰ